আদহীয়া লোকসকলে বহি থকা বিভাগৰ খেলবিলাক খেলে যেনে ধৰক যেনে কচুগুটি লুডু কেৰম য'ত শাৰীৰিক বেছি কষ্ট দিব লগা নহয় কাৰণ তেখেতসকলৰ বয়স অনুযায়ী ইমান এনাৰ্জীও নাথাকে বা ইমান শক্তিও নাথাকে যে তেখেতসকলে বেছি জোৰ কাম কৰিব সেইটো কাৰণে আদহীয়া লোকসকল মানে যিবিলাক বয়সীয়াল মানুহ তেওঁলোকে কিছুমান এনেকুৱা ধৰণৰ খেল খেলে য'ত বহি খেলিব পাৰি বা য'ত মানে বেছি শাৰিৰীক কষ্ট দিব লগা নহয় বেছি দুৰ্বল মানুহবিলাকেও যাতে বহি বহি খেলিব পাৰে এইটো সাধাৰণতে মানসিক অলপমান কষ্ট হয় বেলেগ আৰু শাৰীৰিক তেনেকুৱা একো জোৰ কাম কৰিব নোৱাৰে